অঁ অ ভালেই আছোঁ অঁ কোৱাচোন কি কথা

অঁ ঠিক আছে ওলাবা ওলাবা কেতিয়াকৈ অঁ দেওবাৰৰ দিনাই ভাল হ'ব ন'

মই গৈছোঁ আগত গীৰ্জালৈ এ মানে এনেই মই গীৰ্জালৈ গৈ পাইছোঁ

অঁ অঁ অঁ অ ভাল লাগে গীৰ্জাৰ অঁ সোনকালে যাব লাগিব মানে নটামান বজাত পাবগৈ লাগিব আৰু অঁ অঁ